হেল্ল' অঁ অঁ কওকচোন বাইদেউ

তিল পিঠা ঘিলা পিঠা সুতুলি পিঠা আমি সেইবিলাক এইবাৰ পুৰি মাঘৰ বিহুৰ আমি বিক্ৰী কৰিম বুলি ভাবিছোঁ আকৌ কেনেকুৱা হ'ব বাৰু অঁ তাৰপিছত দুয়োজনীয়ে বনাম অঁ বনাই অঁ অঁ অঁ

আৰু আৰু কেটলি পিঠাও পুৰিব পাৰিম

অঁ অঁ অঁ অঁ অঁ অঁ অঁ

আৰু আমি দুয়োজনীয়ে মিলি কৰিলে মানে ভাল হ'ব অকলে অকলে কৰিলে মানে অলপ কষ্ট হয় আৰু পিঠাবিলাক খুন্দিবলৈ হেৰি কৰিবলৈ

অঁ অঁ

অঁ অঁ

অঁ অঁ

হ'ব নহ'লে দেই হ'ব